হাঁহ কুকৰা পালনৰ পানীৰ ভূমিকা হ'ল মানে হাঁহ কুকুৰা পানী নহ'লে জীয়াই থাকিব নোৱাৰে হাঁহ কুকুৰাক পানী দিবই লাগিব বা খাই নোখোৱাকৈতো একো জীৱই জীয়াই থাকিব নোৱাৰে ন হাঁহ কুকুৰা হওক বা মানুহ হওক গৰু ছাগলী যিয়ে হওক হাঁহ কুকুৰা পানী হাঁহ এতিয়া কুকুৰা চাই পানীটো দৰকাৰ দিবলগীয়া হয় যেনে ধৰক দিনটোত হাঁহ কুকুৰা দহটা হ'লে এক লিটাৰ বা আৰু ডেৰ লিটাৰ তেনেকৈ দিবলগীয়া হয় হয় কুকুৰা হাঁহ চাই চাই পানীটো দিবলগীয়া হয় তেনেকৈ ত্ৰিছটা হ'লে মানে দিনটোত বৰ ধৰক চাৰি তিনি চাৰি লিটাৰ পানী দিবলগীয়া হয় তেনেকুৱা এতিয়া এই এতিয়া সৰু পোৱালিবিলাকক পানীটো এতিয়া পানীটো গৰম কৰি কুহুমীয়া গৰমপানী কৰি কিনে দিবলগীয়া হয় সৰু হাঁহ বা কুকুৰা দুয়োটাকে কোমল কুহুমীয়া গৰমপানী দিবলগীয়া হয় দুয়োটাকে এতিয়া পানী নহ'লেতো একো বস্তু জীয়াই থাকিব নোৱাৰে ন দুয়োটা মানে কুকুৰা এই ইমানটো পানী লাগে বুলিয়ে নহয় আৰু যিমানটো পানী খাব পাৰে সিহঁতে সিমানটো পানী দিবলগীয়া হয় এতিয়া হাঁহকো তেনে হাঁহেতো পানীতে দিনটো চৰি থাকে তেনেকৈ এতিয়া দানাহঁত দিলোঁ এতিয়া দানাখিনি সেনাই দিলোঁ তাত পানীখিনি ধুনীয়াকৈ মানে সিহঁতে দানাখিনিও খায় পানীও অলপ খাব পৰাকৈতো পানীটো দিবলগীয়া হয় দিব লাগে মানে আৰু এতিয়া কুকুৰা কুকুৰাকো তেনেকৈয়ে পানীটো দিবলগীয়া হয় ৰাতিপুৱা সিহঁতক এতিয়া ঠাণ্ডাদিনত ঠাণ্ডা পৰি থাকে কাৰণে ৰাতিপুৱা কুহুমীয়া গৰমপানী দিব লাগে তেতিয়া মানে সিহঁতৰ মানে ঠাণ্ডাটো নুসোমায় মানে ঠাণ্ডা নুসোমাবৰ কাৰণে অলপ কুহুমীয়া গৰমপানীটো খোৱাব লাগে সিহঁতক মানে আৰু হাঁহ হাঁহকো তেনেকৈয়ে দিব লাগে হাঁহৰ পোৱালি হ'লে মানে সিহঁতক কুহুমীয়া গৰমপানীটোৱে খুৱাব লাগে খোৱা মেলি মেলি থ'ব লাগে নহ'লে মানে ঠাণ্ডাপানীটো দি দিলে পটককৈ সিহঁতক ঠাণ্ডাটো সোমাই যায় গাত আৰু এতিয়া ঠাণ্ডা দিনত বিশেষকৈ ঠাণ্ডাপানীটো খোৱাবই নালাগে আৰু মানে গৰমপানীটোহে খোৱাব লাগে মানে কুহুমীয়া কৰি কিনে সেইটো পানী খোৱাব লাগে সিহঁতক আৰু মানে তিহঁতক এতিয়া চাফচিকুণ কৰি দি থ'ব লাগে এতিয়া কিছুমান মানে এনেকৈ দৰৱ পোৱা যায় সিহঁত পানীৰ লগত দিব লাগে তেনেকৈ খাব দিব লাগে তেনেকৈ ধৰক পানী তেনেকৈয়ে খুৱাব লাগে পানীটো নিয়মমতে এতিয়া দিনটোত খায় সিহঁতে এতিয়া চৰি থাকে পানী খায়ে থাকে তেনেকৈয়ে মানে খাই থাকে খায় ৰাতিপুৱ টাইমটোত কিন্তু সিহঁতক গৰমপানী কুহুমীয়া গৰমপানীহে খোৱাব লাগে বুলি ভাবোঁ মই